ও হেল্ল' মই পানীগাঁৱৰ পৰা কৈছোঁ মই পানীগাঁৱৰ পৰা কৈছোঁ যোৱাকালি মোৰ ঘৰৰ পৰা স্কুটীখন হেৰাইছে তাৰবাবে মই আপোনাৰ ওচৰত কম্প্লেইণ্ট এটা দিব বিচাৰিছোঁ ঘৰৰ পৰা মই আপোনাৰ সময় প্ৰায় নটামান বাজিলে এতিয়ালৈকে সন্দেহত ধৰা পেলাব পৰা নাই ঠিক আছে বাৰু মই লিখিত হিচাপত পাছত দি আছোঁ